সৰুকালতে মই গৰম বন্ধ যেতিয়া স্কুলত জুলাই মাহত যেতিয়া গৰম বন্ধ দিয়ে তেতিয়াই আমি সৰুকালত বহুত জেগাত আমি ফুৰিবলৈ যোৱা হয় কিন্তু তাৰে ভিতৰত এটা মনত ৰখা জেগা আছে আমি একবাৰ শ্বিলঙলৈ গৈছিলোঁ যেতিয়া গৰম বন্ধ দিছিলে তেতিয়াই আমি গৰম বন্ধ দিয়া পিছদিনাখনেই আমি গুৱাহাটীলৈ বুলি ৰাওনা হৈছিলোঁ গুৱাহাটীলৈ যোৱাৰ পাছত তাৰ এক দিন গুৱাহাটীত থাকি পেলাই মোৰ পেহী ভাইটি দেউতা আৰু দেউতাৰ বন্ধুৰ লগত লগ হৈ পেলাই আমি তাৰপৰাই এখন গাড়ী বুক কৰি পেলাই আমি শ্বিলং ফুৰিবলৈ গৈছিলোঁ আৰু শ্বিলঙলৈ যোৱাৰ পাছত গৈ থাকোঁতে গৈ থাকোঁতে তাৰ পাহাৰীয়া ৰাস্তাবিলাক একা বেঁকা বাটবিলাক আজিও মনত পৰি থাকে কিমান একেখন পাহাৰতে কিমান ঘূৰি ঘূৰি ঘূৰি ঘূৰি ওপৰলৈ যাব পাৰি আৰু যেতিয়া গাড়ীত যোৱা হয় বিশেষকৈ মাথা ঘূৰাই তেনেকুৱা পাহাৰীয়া ৰাস্তাত গ'লে বমি বমি ভাৱ হয় আৰু কিমান যে বমি কৰি কৰি ৰাস্তাটো গোটেই ৰাস্তাটো বমি কৰি কৰি লাষ্টত আমি শ্বিলং পাইছিলোগৈ গৈ পেলাই আৰু তাত পোৱাৰ পাছত প্ৰথম প্ৰথম আমি গৈছিলোঁ তাতটো চাব লগা বস্তু বহুত আছে শ্বিলংত প্ৰথম প্ৰথম গৈছিলোঁ আমি শ্বিলং পিক যি শ্বিলং পিকটোত আমি গৈ পেলাই উঠি গৈছিলোঁ একদম পাহাৰৰ ওপৰত প্ৰথমতো তাত গৈ পেলাই গোটেই শ্বিলঙখন মেঘালয়খনটো গোটেই পাহাৰীয়া জেগা হয় আৰু তাত যোৱাৰ পাছত আমি ৰাস্তাবিলাকো বহুত ঠেক ঠেক হয় তেতিয়া আমি ৰাস্তাত হেৰাই গৈছিলোঁ এখন গাঁৱৰ ভিতৰত সোমাই গৈছিলোঁ আকৌ মানুহক সুধি সুধি আমি উভতি শ্বিলং পিকত গৈছিলোঁ শ্বিলং পিকটো পাহাৰৰ বহুত টিলাৰ ওপৰত হয় আৰু শ্বিলং পিকত গৈ বহুত ভাল লাগিছিলে তেওঁলোকৰ মেঘালয়ৰ তাতে খাচী ড্ৰেছবিলাক পিন্ধি ফটো মাৰিব পাৰে আমি তাতে মেঘালয়ৰ খাচী ড্ৰেছবিলাক পিন্ধি আমি ফটো মাৰিছিলোঁ আৰু শ্বিলং পিকটোৰ পৰা এক বহু মনোমোহা দৃশ্য দেখিবলৈ পায় মানে গোটেই মেঘালয়খনেই দেখিবলৈ পায় আৰু তাত বহুত ভাল লাগে তাৰপিছতেই ওলাই আহি আমি এলিফেণ্ট ফল্চ গৈছিলোঁ আৰু এলিফেণ্ট ফল্চত গৈ পেলাই মনটো বহুত ভাল লাগি গৈছিলে আৰু তাত বহুত ঠাণ্ডা হয় কাৰণ একেৰাহে তাত পানী বৈ থাকে আৰু পাহাৰীয়া পাহাৰৰ গুহাৰ মাজে মাজে আমি তাত এলেফেণ্ট ফল্চটো চালোঁগৈ পেলাই আৰু প্ৰতিটো বস্তু চালেই তাত টিকেট কাটিব লাগে টিকেট কাটি কাটি সোমাব লাগে আৰু এলিফেণ্ট ফল্চটো চাই আহাৰ পিছত আমি গৈছিলোঁ ছেভেন ছিছটাৰ ৱাটাৰ ফল চাবলৈ গৈছিলোঁ আৰু ছেভেন ছিছটাৰ ৱাটাৰ ফল চাওঁতে আমি ৱাটাৰ ফল চাওঁতে আমি বহুত ভাল লাগিছিলে চাই পেলাই আৰু তাত সাতটা সাতটা জুৰি বৈ থাকে তাৰ সেই দৃশ্য দেখি মানুহ চব মানুহেই আচম্বিত হৈ যাব বহুত ধুনীয়া লাগে আৰু বিশেষকৈ তাত এই দৃশ্যটো ঠাণ্ডা দিনত দেখিবলৈ পোৱা নাযায় ডিচেম্বৰ মাহত গোটেই ডাৱৰে আৱৰি থাকে আৰু মোৰ তেতিয়া আমি জুলাই টাইমত গৈছিলোঁ কাৰণে আমি চাবলৈ পালোঁ তাৰপৰা আমি ওলাই আহি গৈছিলোঁ মাৰ্চমাই কেভ আৰু তাতো মাৰ্চমাই কেভতো আৰু গুহা এটাৰ ভিতৰত সোমাই গৈছিলোঁ আৰু সেই গুহাটোৰ ভিতৰত প্ৰথম যেতিয়া আমি সোমাই গৈছিলোঁ বহুত বেছি ভয় লাগিছিলে কাৰণ তাত গোটেই অন্ধকাৰ আছিলে আৰু তাৰ ভিতৰত গোটেই পানী আছিলে লাইট আছিলে যদিও বেছি বেছি পোহৰ নহয় আমি মবাইলৰ টৰ্চ টৰ্চবিলাক জ্বলাই জ্বলাই গৈছিলোঁ আৰু গুহাটোৰ ভিতৰলে সোমাই গৈ থাকোঁতে গৈ থাকোঁতে বহুত ভয় লাগিছিলে কিবা ওলাব নেকি পাহৰখন এতিয়া মাথাৰ ওপৰতে খহি পৰিব নেকি বহুত ভয়ংকৰ হয় দেখিবলৈ ভিতৰখন আৰু তেনেকৈ তেনেকৈ পাৰ হৈ পেলাই ওলাই গৈছিলোঁ তাৰপিছতে আমি সেই গুহাটোৰ পৰা ওলাই অহাৰ পিছত আকৌ এডোখৰ চাই ঠাই চাবলৈ গৈছিলোঁ আৰু সেইডোখৰ হৈছে নখকালিকাই ফল্চ বুলি কয় তাত আৰু সেই ফল্চটো দেখিবলৈ বহুত ধুনীয়া হয় একদম বহুত ওপৰৰ পৰা পানী বৈ থাকে আৰু তাত দেখিবলৈ বহুত ধুনীয়া লাগিছিলে আৰু ইয়াৰ পাছতে আমি গৈছিলোঁ পিছদিনাখন এদিন তাতে থাকি পেলাই আমি তাৰ পিছদিনাখন গৈছিলোঁ ৰাতিপুৱাই আমি ট্ৰেকত গৈছিলোঁ

গছ গছেৰে মানে বনি আছে নিজে নিজে বনি আছে আৰু সেইখন চাই পেলাই বহুত ভাল লাগিছিলে যেতিয়া গৈ পিনে ছহেজাৰটা ষ্টেপ বগাই বগাই যেতিয়া তাত গৈ পাইছিলোগে তেতিয়া এক বুজাব নোৱাৰা আনন্দ লাগিছিলে আকৌ তাৰপৰা উভতি আহিবলৈও আকৌ চিন্তা লাগিছিলে ইমান দূৰ আহিলোঁ আকৌ কেনেকৈ যাম বুলিকে আৰু সেই ভ্ৰমণ কাহিনীটো মোৰ আজিও মনত পৰিলে মানে বহুত বেছি ভাল লাগি যায়